জীৱিকা হিচাপে যদি আমি মাছ ধৰাৰ বিষয়ে আটাইতকৈ আকৰ্ষণীয় বুলি ভাবো মানে কথাটো হয় যে যে আমি যদি জীৱিকা হিচাপে মা মাছ ধৰোঁ তেতিয়া মানে কেনেকুৱা হয় যদি আমি গাঁৱৰ গাঁৱৰ চবেই যদি আমি একেলগে মাছ মাৰিব যাওঁ আৰু তেতিয়া মানে যদি আমি বৰশী লৈ যাওঁ বৰশী দিও মাছ ধৰা যায় কিন্তু বৰশী লৈ যদি যাওঁ আমি বৰশী লৈ কিনে বৰশী বাই আছো বাই থাকোতে যদি আমি কোনোবা এটাই যদি ডাঙৰ মাছ লাগি যায় তেতিয়া ডাঙৰ মাছটো পোৱাৰ লগে লগে সিহঁতৰ মাজত মানে কি হাহাকাৰ হৈ যায় যে মই নাপালোঁ মানে হাহাকাৰ হৈ যায় যে ই ডাঙৰ মাছ পাইছে ই ডাঙৰ মাছ পাইছে তাৰপিছত বাকী কিটাও মানে কি আৰু ডাঙৰ মাছৰ আশাতে মানে চবে আৰু মানে কি আৰু জেগা সলাই সলাই কিনে বৰশীত টোপটো পেলাই দি থাকে যে ডাঙৰ মাছটো চবেই পাব পোৱাৰ আশাতে আৰু যদি আমি সাধাৰণ কেনেকুৱা পৃথক বুলি ক'লে আমি পৃথকটো আছেই মানে কেনেকুৱা পৃথক যদি আমি খেতি কৰোঁ খেতি কৰিলে মানে কি হয় মানে আমি ভুৱা হাজিৰা কৰিব গৈছোঁ আমি পথাৰত গৈছোঁ হাজিৰা কৰিব হাজিৰা কৰিব গ'লে আমাৰ আৰ মানে কি আমি ভুঁইখিনি ৰুই কিনে শেষ কৰি গুচি আহিছোঁ তাতে একো হাল্লা নাই চিল্লা নাই বিন্দাছ আমি ৰুই কিনে গুচি আহিছোঁ মানে সেইকাৰণে মাছ মাছ ধৰাটো অলপ বেলেগ ধৰণৰ জীৱিকা আৰু আমাৰ যিটো কৃষিকাৰ্যৰ লগত জড়িত সেইটো এটা বেলেগ জীৱিকা মানে কৃষিকাৰ্যৰ লগত মানুহে কষ্ট বহুত কষ্ট দুয়োটাতে আছে বাৰু কষ্ট দুইটাত থাকিলেও মানে কি আৰু কৃষিকৰ্মত হাল্লা চিল্লা নাই মানে এটা এটা হেৰি গতিত মানে কি আমি কি কৃষিকৰ্মৰ লগত জড়িত হৈ যাওঁ কিন্তু মাছ ধৰাটো তেনেকুৱা বস্তু নহয় মাছ ধৰাত মানে কি আৰু যদি কোনোবাই ডাঙৰ মাছ পাই যায় তেনেকুৱা ধৰক আমি নদীত যাওঁ নদীত আমি প'ল লৈ কিনে যাওঁ প'ল লৈ কিনে পোৰা নদীটো আমি পানী বেয়া কৰি দিওঁ মানে কি নদী মানে কাৰোবাৰ বল নোহোৱা হৈ যায় সি গুচি আহে গুচি আহে মানে কোনোবাই বেছিকৈ বৰ কষ্ট কৰিব কোনোবাই কমকৈ কষ্ট কৰিব আৰু সেনেকৈ যদি আমি ডাঙৰ মাছ এটা পাই যাওঁ ডাঙৰ মাছটো যদি পাই যাওঁ ডাঙৰ মাছ পালে আৰু তেতিয়া আৰু আৰু মানে কি আৰু কষ্ট চষ্ট দূৰ নহয় কিন্তু আকৌ যাওঁ যে সি সি পালে মই দেখোন ৰখি গলোঁ তেনেকুৱাকৈ আকৌ নামি যাওঁ নদীত মানে কি পূৰা নদীটো মানে কি গোটেই নদীটো মানে কি যিমান পাৰো সিমানকলৈকে মানে কেতিয়াবা এনেকুৱা হয় কি এই বেছি গিটা পোৱা কোনোবাই নাপায় মাছ নাপালে মানে কি আৰু যায়ে থকা যায় কিমান দূৰ মানে আগবাঢ়ি যায় সেইটো গ'মেই পোৱা নাযায় এনেকুৱা যে আমি ৰাতি জোৰ চাব যাওঁ জোৰ চাব গ'লে মানে লগ বন্ধু লগতে যাওঁ আৰু ৰাতি জোৰ যিহেতু একলাই চাব নাযাওঁ টৰ্চ লওঁ দা লওঁ বা কিছুমান সেই জুই আগত মানে খৰি বান্ধি লৈ লৈ তাতে কেৰাচিন তেল ঢালিকিনে জুই লগাই দিয়ে জুই লগাই যিটো পোহৰ হয় সেই পোহৰটো মানে পথাৰত মানে পানীটো চফা লাগে মাছ ধৰিব গ'লে পানীটো চফা লাগে ৰাতি যদি মাছ ধৰিব যাওঁ এই পানীটো চাফা লাগে মানে ৰাতি এই তাৰমানে সময়টো কিমান হৈছে আমি গ'মেই নাপাওঁ যাইয়ে থাকোঁ আৰু মাছ তাৰপিছত যেতিয়া আমি মাছ তই কিমান পালি মই ইমান পালোঁ মই ইমান পালোঁ মানে লগ প্ৰথমতে লগগিটাই আমি একেলগে যায় থাকো তাৰপিছত কোন কোনফালে যায় গ'মেই নাপাই আৰু যিবিলাক মানে একেলগে যায় থকা যায় সেইবিলাক মানে চাইড বেলেগ বেলেগফালে গুচি যায় আৰু তাৰপিছত আৰু সেনেকৈ মাছবিলাক ধৰি আনি বা কোনোবাই ডাঙৰ মাছ পালাক কোনোবাই সৰু মাছ পালাক আৰু সেই মাছ কিছুমানে সেনেকুৱাকৈ মাছ মাছ মাছ নেট লৈ কিনে মাছ মাৰিব যায় ইয়াতে মাছৰ জীৱিকা কৰি কিনে জীৱন নিৰ্বাহ কৰি আছে আজি এটা পুখুৰী ৰাখিলে যে দহ হাজাৰ টকাত এটা পুখুৰী ৰাখিলে তাতে সেই মাছটো উঠালে মাছটো উঠাই কিনে তিনি হাজাৰ মানে কি দহ হাজাৰ টকাত ৰাখি কিনে সেইটো বজাৰত লৈ গ'ল বজাৰত বেছি দামত বিক্ৰী কৰি দি থৈ আহিলে বা অলপ টাইম ৰখিলে ৰখি কিনে খুচৰা চিষ্টেমত বে বেচিলে সেইকাৰণে মাছৰ জীৱিকাটো অলপ বেলেগেই আৰু সাধাৰণ বেলেগ জীৱিকাতকৈ বিভিন্ন ধৰণৰ যে আছে সেই কোনোবাই ফাৰ্ম খুলিছে সিহঁতৰো জীৱিকাটো বেলেগ মানে কি মাছটো মাছটো বজাৰত মানে কি এই মানে এটা সময়ৰ কাৰণে বিক্ৰী কৰিব পাৰি আৰু মানে বেছি সময়ৰ কাৰণে মানে দুদিন তিনিদিন ধৰি কিন্তু বেলেগ জীৱিকা ধান খেতি যদি ধানটো আজিয়েই আমি দাম পোৱা নাই কালি বেচিম কিন্তু মাছটো আমি ধৰি কিনেটো ৰাখিব নোৱাৰোঁ বেছিকৈ আমি দহ দিন বৰফত দি কিনে ৰাখিব পাৰিম গাঁৱত কিন্তু আমি ধানেদি যদি একদম ভালকৈ যদি ধানটো থৈ দিয়া যায় তেতিয়া মানে ধানটো থাকি যায় আজি দাম আজি দাম উঠা নাই কিন্তু মাছটো তেনেকুৱা নাই মাছটোৰ মানে দামবিলাকো সলনি হৈ থাকে আজি যদি বে বেছি বজাৰত নাছিলে তেতিয়া দামটো অলপ কমি যায় কমতো দিবা লগা হৈ যায় কাৰণ বহুত বজাৰত বহুত মাছ ওলায় বিভিন্ন মাছৰ জীৱিকা লৈ আহে মাছ পোৱাবিলাকে আৰু ধানটো তেনেকুৱা নহয় ধানটো যে মোৰ যিখিনি ধানটো কিমান দাম চলি আছে যিটো দাম চলি আছে যিটো দাম চলি আছে সেইটো দামতে দি দিওঁ তেনেকুৱা আৰু মাছটোৰ দামটো বেলেগ বেলেগ হৈ থাকে আৰু যেতিয়া আমি পথাৰতো মানে কি আৰু পুঠি লাঙি জাল পাতি থৈ আহোঁ তেতিয়া মানে ৰাতিপুৱাইতো ৰাতিপুৱা ৰাতিপুৱা মানে বানপানী আহিলে পুঠি লাঙি জালটো যদি আমি পাতি থৈ আহোঁ তেতিয়া ৰাতিপুৱা আকৌ সেই পুঠি লাঙি জালটো আমি চাব যাব লগা হৈ যায় চাব লগা হ'লে তেতিয়া কাৰোবাৰ তাত লাগে কোনোবাই আৰু নালগে কোনোবাই আৰু চোৰ কৰি লৈ যায় তেনেকুৱা অৱস্থা হয় সেইখিনিয়ে আৰু